মোৰ প্ৰিয় কিতাপ বুলি ক'বলৈ গ'লে বিভিন্ন ধৰণৰ কিতাপৰ কথাই ক'ব লাগিব যেনে আলো বিভিন্ন ধৰণৰ উপন্যাস আলোচনী কীৰ্তন পুথি আৰু বহুতো ধৰণৰ কিতাপ পঢ়ো সেই কিতাপসমূহৰ পৰা মই বহুতো জ্ঞান অৰ্জন কৰিবও পাৰিছো আৰু মই আজৰি সময়ত এই কিতাপবিলাক পঢ়ো